আজিকালি যিহেতু গাঁও অঞ্চলত কৃষি কৰ্মত খুব কম শ্ৰমিকে শ্ৰমদান কৰা দেখি পোৱা যায় আৰু ইয়াৰ মূল কাৰণ মই ভাবোঁ মূল্য় বৃদ্ধি মানে যিটো হাজিৰা কৰে সিহঁতে আমাৰ গাঁও গাঁৱলীয়া কৃষি কৃষি ক্ষেত্ৰত খুব কম মূল্য়ত মানে সিহঁতে কৰিবলগীয়া হৈ যায় আৰু আপোনালোকে জানে আজিকালি যিহে মূল্য় বৃদ্ধি হৈছে আকাশলংঘী দাম বস্তুৰ সেই ক্ষেত্ৰত শ্ৰমিকসকলে সিহঁতৰ শ্ৰমদানৰ যিটো পাৰিশ্ৰমিক পায় সেইটো লৈ পিনি সিহঁতে পৰিয়াল পোহপাল দিব নোৱাৰে সেইদৰে সমস্য়া বহুত ধৰণে দেখি পোৱা যায় নিপুণ শ্ৰমিক তেনেকৈ পোৱাই নাযায় আৰু খুব কম পৰিমাণেহে এই শ্ৰমদান কৰে কৃষি কৰ্মত কিছুমান মানুহে যিহেতু যাৰ চলিবলৈ অকণমান অসুবিধা হয় উপায় নাপাই সিহঁতে তেনেকুৱা কামত শ্ৰমদান কৰিবলগীয়া হয় আৰু কৃষি কৰ্মত আৰু আপোনালোকে জানেই আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে বহুত মানুহে গাঁওৰ অঞ্চলতো এই চহৰ অঞ্চলবিলাকতো টেক্টৰেদি হাল বায় টেক্টৰৰ পৰাই সিহঁতে হেৰি কৰে আৰু আজিকালি জানেই মেচিনাৰ মেচিন মেচিন আছে ধান কটা মেচিন ধান মৰণা মাৰা মেচিন খুব মানে পুৰণিকলীয়া পুৰণিকলীয়া যিটো কৃষিৰ আগতে কৃষি কৰ্মত ব্য়ৱহাৰ কৰিছিলে সেইটো আজিকালি দেখিবলৈ পোৱা নায়ায় সেই হেতুকে মানে খুব কম শ্ৰমিক দেখি পোৱা যায় কৃষি ক্ষেত্ৰত আৰু আপোনালোকে জানেই আজি আজিকালি শ্ৰমিকবিলাকৰ দিন হাজিৰা কিমান নিশ্চয় আপোনালোকে ধৰিব পাৰিছে পাঁচশৰ পৰা ছশ টকা দিয়ে যিহেতু আজিকালিৰ দিনত খুব কঠিন পাঁচশ ছশ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিবলৈ সেই হেতুকে শ্ৰমিকবিলাকে বাহিৰলৈ গুচি যায় কাম কৰিবৰ বাবে যিহেতু সিহঁতৰ শ্ৰমদানৰ প্ৰায় শ্ৰমিক তেনেকৈ নাপায় মই এইটোকে ক'ব বিচাৰোঁ যে খুব কম পৰিমাণে মানে মানুহে কৃষি কৰ্মত আজিকালি শ্ৰমদান কৰে আৰু প্ৰায়ভাগ প্ৰায়ভাগ মানুহকে দেখি পোৱা যায় তেওঁলোকে বেছিকৈ শ্ৰমিক নোপোৱাৰ বাবে ট্ৰেক্টৰ ট্ৰেক্টৰেদি হাল বায় বা তেওঁলোকে পুৰণিকলীয়া পদ্ধতি গৰু গৰু গৰু দি গৰুৰ পৰা যিটো হাল বায় সেইটো পদ্ধতিটো আজিকালি প্ৰায়ভাগ নোহোৱা হৈছে গ্ৰাম্য় অঞ্চলতো চহৰ অঞ্চলততো সেই বোলো সেইবোৰ নায়েই কিন্তু গ্ৰাম্য় অঞ্চলতো তাৰ বিৰূপ প্ৰভাৱ পৰা দেখা যায় মানে আৰু আপুনি আপোনালোকে দেখিবও পাৰে আজিকালিৰ ক্ষেত্ৰত ধান মৰণাৰ ক্ষেত্ৰতো ধৰি লওক টেক্টৰেদি বহুত ধান মৰণা কৰে মানে সেই ক্ষেত্ৰত আমাৰ শ্ৰমিক শ্ৰমিকসকলে বাদ পৰি যায় যিহেতু মানে ট্ৰেক্টৰেদি পূৰ্ণগতিত ধান মৰণা কৰা হয় আৰু অতি কম সময়ত কম খৰচত কম খৰচত সেইটো ধানৰ ধানটো মৰণা কৰা হয় আপোনালোকে নিশ্চয় গমেই পাইছে সেই হেতুকে আজিৰ দিনত তেনেকুৱা নিপুণ শ্ৰমিক কৃষি কৰ্মত দেখি পোৱা নাযায় মই ভাবোঁ সেইটোৱে আমাৰ মূল কাৰণটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ যিহেতু বাঢ়ি গৈছে সেই ক্ষেত্ৰত আমাৰ গ্ৰাম্য় কৃষি ক্ষেত্ৰত শ্ৰমদান কৰা মানুহৰ সংখ্য়া খুব কম